হয় আপোনাৰ দোকানখন খোলা আছেনে দোকানখন অঁ মানে হেৰি মোক অলপ ফল লাগিছিল আপোনাৰ কল আছে নে নাই আপোনাৰ তাত কলৰ আষি কেনেকৈ বেছি আছে এতিয়া থোক থোকটোৰ কথা কৈছে এক থোক অঁ এই আষি হিচাপে ল'লে কেনেকৈ লয় অঁ অঁ অঁ কি মোক মানে হেৰিয়ে লাগিছিল বাৰু চেনীকলটো কেনেকৈ দিছে এনে আৰু থোক থোক হিচাপে ল'লে অঁ অঁ অঁ অঁ আ আপেলৰ কে জি কেনেকৈ দিছে অঁ অঁ অঁ আৰু হেৰি আছে নে নাই আপোনাৰ তাত নাচপতিটো আছেনে নাই

অঁ অঁ অঁ আৰু আপেল ৰাখিছেনে আপেল কেনেকৈ দিছে আঙুৰ অলপ এটা কাম কৰিব মই এটা ল'ৰা পঠিয়াই দিম অলপ কম কৰি কৰি দিব কাৰণ মই অলপ সৰহকৈ ল'ম মানে আপুনি এটা কাম কৰিব চেনীকল এক থোক দি দিব তাৰপিছত আপেল আঢ়ৈ কেজিমান দি দিব আপুনি লিখি লওক বাৰু আপেল আঢ়ৈ কেজিমান দি দিব তাৰপিছত নাচপতিটো এনেই কাইলৈ মানে আহিব নেকি বাৰু আহিলে আপুনি নাচপতিটো দি দিব তাৰপিছত আৰু সেই আঙুৰটো অলপ দি দিব আঙুৰ আপুনি নাচপতি আঢ়ৈ কেজিমান দি দিব প্ৰসাদত দিবৰ কাৰণে লাগিব বাকী আপুনি আঙুৰটো হেৰি কৰিব আধাকিলো মান দি দিব আৰু কুঁহিয়াৰ আছেনে নাই আপোনাৰ তাত ঠিক আছে দিয়ক দিয়ক দিয়ক বাৰু আপুনি মই মই ন'হলে নাযাম মানে ল'ৰাটোকে পঠিয়াই দিম আপুনি মেনেজ কৰি দিব দেই